যোগাসনৰ অভ্যাস একপ্ৰকাৰৰ ব্যায়ামনে তাতোকৈ অধিক কিবা সেই বিষয়ত মই ক'ম যোগাসনৰ অভ্যাস এক প্ৰকাৰৰ ব্যায়ামেই হয় ব্যায়ামটো ব্যায়ামেই বুলি কয় কিন্তু যোগাসনটো হ'ল যোগ আসন তেখেতে যোগৰ মানে যোগৰ আসন এইটো মানে তেখেতলোকৰ কোনো এই এই ইঞ্চট্ৰোমেণ্ট মানে গধুৰ প্ৰকৃতিৰ কোনো যন্ত্ৰ পাতি নোলোৱাকৈ যোগাসনৰ ব্যৱস্থাটো হয় বহা উঠা এই ভৰি দঙা পিঠি হেৰি কৰা গতিকে ব্যায়ামটো হৈ গ'ল যন্ত্ৰ পাতি লৈ পিনি মানে ধৰি লওক গধূৰ বস্তু লৈ এই যেনেকৈ ডামবেল এইবিলাক এইবিলাক এই সেনেকুৱা লৈ পিনে এই হেৰি কৰা স্প্ৰিং এইবোৰ টনা এই মাংস বাঢ়িবৰ কাৰণে মাংসপেশী বাঢ়িবৰ কাৰণে গতিকে সেইটোৱে যোগাসনৰ অভ্যাস একপ্ৰকাৰৰ ব্যায়ামনে তাতকৈ অধিক কিবা বুলি ক'লে মানে মই সেইটোৱে ক'ম যে একো নহয় কিন্তু যোগাসনটো একে টাইপ যে যোগাসনৰপৰাহে প্ৰথমে যোগাসন কৰি ললেহে গাটো গৰম কৰি ল'লেহে মানেহে এই লোহাৰ এই এই গধুৰ বস্তু দঙাত সুবিধা হয় গতিকে সেই স্বাস্থ্যৰ পৰি সেইটো মানে কৰিবই লাগিব নহ'লে দৌৰ মাৰিব লাগিব জাঁপ মাৰি ল'ব লাগিব সেইবিলাক কৰি ল'ব লাগিব সেইটো যোগাসনৰ ভিতৰত পৰে গতিকে সেই তেনেকুৱা ধৰণৰখিনিয়ে মই বুলি ভাবোঁ